হেল্ল' জমেট' কাষ্টমাৰ কেয়াৰ হয়নে হয় হয় আপোনালোকে মই এটা অৰ্ডাৰ দিছিলোঁ সেই অৰ্ডাৰটোত আপোনালোকে যি ডেলিভাৰী দিলে ডেলিভাৰী দিয়া বস্তুখিনি চাওমিনখিনি একদম বেয়া মই খুলি চাইছোঁ যে চাওমিনখিনি বহুত দুদিনমানৰ আগতে বনোৱা কিজানি আৰু বহুত বেয়া গোন্ধ ওলাইছে গতিকে আমি খাব নোৱাৰিলোঁ আমি ঘূৰাই দিছোঁ গতিকে ভৱিষ্যতে আপোনালোকে এনেকুৱা খাদ্য পুনৰ আমাক যোগান নধৰিব ধন্যবাদ